সময়ৰ লগে লগে বিশেষকৈ আন ভাষা আৰু সংস্কৃতিৰ প্ৰভাৱৰ সৈতে অসমীয়া ভাষাটোৰ ব্যৱহাৰ সলনি হৈছে বাৰু আগতকে এতিয়া আমাৰ অসমীয়া ভাষাটো খালী অসমৰে হৈ থকা নাই এতিয়া গোটেই দেশ আমাৰ ভাৰতৰ অসমীয়া ভাষা বুলি ক'ব পাৰি কাৰণ ভাৰতৰ চুকে কোণে হওক চবতে আমাৰ অসমীয়া মানুহ আছে কোনো খালী ভাৰতৰলৈকে সীমিত নহয় আমাৰ অসমীয়া ভাষা কোৱা মানুহ হওক নাইবা অসমীয়া মানুহেই হওক আমাৰ গোটেই ৱৰ্লডখনৰ চব জেগাতে আমাৰ অসমীয়া মানুহে এতিয়া নিজৰ নামটো তুলি ধৰিছে আমাৰ অসমখনক তুলি ধৰিছে অসমৰ লগত আমাৰ ভাৰতখনকো তুলি ধৰিছে অসমীয়া ভাষাৰ হৈ পেলাই আমাক কোন পুৰণি যুগৰ পৰা যোনবোৰ সংগঠন আছে এতিয়ালৈকে চলি আহিছে আমাৰ অসম সাহিত্য সভা আছে যোনখনে আমাৰ অসম যোনে বছৰে বছৰে অসম অসমীয়া সাহিত্যিক যোনবোৰে নিজৰ অসমীয়া ভাষা লৈ পেলাই কাম কৰি আহিছে কবিতা হওক গল্প হওক নাইবা এনেকুৱা কাম যোনবোৰ সিহঁতে অসমীয়া ভাষাক তুলি ধৰিছে সিহঁতে সিহঁতক চিনাক্তকৰণ কৰি বঁটা প্ৰদান কৰে যোনবোৰ আমাৰ পুৰণি সময়ৰ যোনবোৰ লক্ষ্মীনাথ বেজবৰুৱা হওক ভূপেন হাজৰিকা হওক এনেকুৱা বহুতখিনি প্ৰায় যোনখিনি মানুহ আছিলে আগৰ আমাৰ সিহঁতৰ পৰা জ্ঞানসমূহ সিহঁতৰ আইডিয়াসমূহ লৈকেনে আমাৰ আজিকালিৰ আজিকালিৰ যুগত যিমানখিনি মানুহ আছে চলাই নি আছে আমাৰ অসমীয়া ভাষাটোক তুলি ধৰ তুলি ধৰিবলে আৰু আমাৰ অসমীয়া ভাষা আৰু ৰিচেন্টলি আমাৰ হেমকোষ যোনখন ডিচনেৰি আছিলে সেইখনে ব্ৰেইল লোংগুৱেজলৈকে ব্ৰেইল ভাষাটোলৈকে ট্ৰাঞ্চফৰ্ম কৰিছে ট্ৰাঞ্চক্ৰীপ্ত কৰিছে সেইটো কাৰণে গ্ৰীণিছ বুক অফ ৱৰ্লড ৰেকৰ্ডো পাইছে হেমকোষ ডিচনেৰিখন আমাৰ বহুত পুৰণি ডিচনেৰি সেইখন ডিচনেৰিখনেও এতিয়া এনেকুৱা এটা ভাষালৈকে ব্ৰেইল ভাষালে যোনটোক অন্ধ মানুহবোৰৰ ডিচনেৰি বুলিও ক'ব পাৰি ভাষালৈকে ট্ৰাঞ্চফৰ্ম কৰাৰ কাৰণে কিমানখিনি এটা ইন্টাৰনেচনেল লেভেলত ইম্পৰ্টেঞ্চ পাইছে সেইখিনি আমি সকলোৱে জানো সেইকাৰণে গ্ৰীণিছ বুক অফ ৱৰ্লড ৰেকৰ্ডতো পাইছে আমাৰ অসমীয়া ভাষা নহওক খালি সংস্কৃতিকো গ্ৰীণিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত দচ হাজাৰ আঠ হাজাৰ প্ৰায় সিমানখিনি মানুহ বিহু নচোৱা ঢুলীয়া বা দৰ্শক সকলোকে মিলিকেনে এটা ৱৰ্লড ৰেকৰ্ড কৰিছে আমাৰ অসমে ৰিচেন্টলি ত' সেইটো ছাইডেদি আমাৰ অসমীয়া ভাষা হওক সংস্কৃতি হওক সকলোবোৰ তুলি ধৰিছে আৰু আমাৰ অসমীয়া ভাষাৰ বহুতখিনি আগতে ইম্পৰ্টেঞ্চ ইমান দিয়া যোৱা নাছিলে কিন্তু যিমান দিন গৈ আছে যিমান সময় গৈ আছে ই ইন্টাৰনেচনেল লেভেলত বহুতখিনি ইম্পৰ্টেঞ্চ পাইছে আৰু মই জানো আগলেও বাঢ়ি যাই থাকিব ইয়াৰ কেতিয়াও ইম্পৰ্টেঞ্চটো কমি নাহে সদায় আগবাঢ়ি যোৱাটোৱে আমাৰ অসমৰ ভাষা হওক মানুহ হওক চবৰে এটা ইচ্ছা আৰু আমি এইটোও জানো এইটো যাবই আগবাঢ়ি সেইয়াই